সৰু কালত আমি সৰুতেই আমি ঘৰৰ মা দেউতা আৰু সপৰিয়ালৰ লগত ফুৰিবলৈ গৈছিলোঁ সৰু মানে মনত পৰা অৱস্থাত পুখুৰীবলৈ গৈ আমি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল জয়সাগৰ পুখুৰী আদি চাই সেই স্মৃতি এতিয়াও আমাৰ মনত সজীৱ হৈ আছে আৰু এই স্মৃতি কেতিয়াও পাহৰিব নোৱাৰোঁ